হেল্ল' হয় সেই আজাদ আজাদ অট' ষ্টেচন হয় নাই বাৰু এইটো অঁ অঁ হয় তাৰমানে কি হ'ল মোৰ মানে মই আজি গুৱাহাটী যোৱা কথা আছে মোৰ আপোনাৰ ট্ৰেইন আছে আপোনাৰ ৰাতি এঘাৰটা পোন্ধৰ তাৰ পাছত মোৰ এতিয়া মানে মোৰ যাবলৈ গাড়ী নাই আপোনালোকৰ তাত গাড়ীৰ সুবিধা হ'বনি মানে ৰাতি প্ৰায় আপোনাৰ দছটামান বজাত ষ্টেচনত ষ্টেচনত এৰি দিলেই হৈ গ'ল মোক

হ'ব আপোনাৰ টেম্পু হওঁক বা আপোনাৰ অট' হওঁক বা যিবা এখন হ'লেই হ'ল আৰু মোৰ মানে যেনে তেনে থৈ আহিলেই হ'ল হয় হয় হয় মোৰ ঘৰ আপোনাৰ গোহাঁই টেকেলা গোহাঁই টেকেলা আপোনাৰ পুৰণা নামঘৰটো দেখিছে নহয় অঁ পুৰণা নামঘৰটোৰ ওচৰত এটা লাইব্ৰেৰী আছে লাইব্ৰেৰীটোৰ কাষতে মোৰ ঘৰ আপুনি মোক ফোন কৰি দিব আপুনি যেতিয়া আহিব মোলৈ ফোন কৰি দিব মই ৰেডি হৈ থাকিম হয় হয় হয় দছটামান বজাত গ'লেই হ'ল পাৰিব ন ঠিক আছে আহি যাব আপুনি দছটামান বজাত পোৱাকৈ আহিব মই ৰেডি হৈ থাকিম বাৰু ঠিক আছে ঠিক আছে হ'ব দিয়ক